অঁ অঁ দীপ নহয় জানো অঁ এই তোমালোকে নামফাকে গৈছা ন অঁ মই যাম আমি যাম বুলি ভাবি আছো কিন্তু নাজানো নহয় এতিয়া অঁ অঁ অহা দেওবাৰে যাবা নেকি অঁ তাৰপিছত কেনেকৈ গাড়ী ভাড়া গাড়ীখন ভাড়া কৰিলে কিমান লাগে সুধিবাচোন এত ডাঙৰ গাড়ী ভাড়া কৰিব লাগিব হ'পায়

অঁ তাকেটো অঁ ৰাতিপুৱা গ'লে কেইটামান বজাত যাবা অঁ অঁ অঁ এই আগতে তোমালোকে যোৱা বুলি শুনিছোঁ তাৰপিছতে আমিহে যাবপৰা নাই এতিয়া

অঁ অঁ অঁ অঁ অঁ অঁ হ'ব তুমি কিমান ভাড়া লয় গাড়ীখনত অঁ অঁ হ'ব দিয়া কৈ দিবা মোক জনাই দিবা হ'ব দিয়া